হেল্ল' অঁ শুনিছোঁ হয় হয় কি লাগিছিলে অঁ জিকা অ' হয়

এই কি জিকা আপোনাক লাগে এতিয়া হয় অঁ জিকা আছে বাৰু মোৰ জিকা পাঁচজোপামান আছে অৱশ্যে ঘৰতো খাওঁ অঁ বিক্ৰীও কৰোঁ কেজি কিন্তু কেজি হাঁ নাই জৈৱিক সাৰ গোবৰ দি পেলাই বনোৱা জিকাততো এনেও ৰাসায়নিক সাৰ দিব নোৱাৰি অঁ নাই নাই নহয় তেনেকুৱা ধৰণৰ নহয় আমাৰ ঘৰতে এইটো হেৰি হেৰি কৰা আমি ঘৰতো খাওঁ আমাৰ ঘৰৰ কাৰণে প্ৰস্তুত কৰা কিন্তু যদি এভেইলেবোল যেতিয়া হয় তেতিয়া আমি বিক্ৰী কৰোঁ আৰু কেজি বৰ্তমান ষাঠি টকা না নাই বজাৰ মাৰ্কেটতে ষাঠি টকা এতিয়া কমতে ষাঠি টকা কিন্তু কিছু কিছু মা কিছু কিছু জেগাত আশী টকাকৈ আছে আমাৰ ঘৰুৱা কাৰণে আমি ষাঠি টকাত বিক্ৰী কৰোঁ বেপাৰীয়ে আশী টকাত বিক্ৰী কৰিব

অঁ আপোনাকতো মই কৈছোঁৱেই সেই বিষয়টো মই আপোনাক কৈছোঁৱেই মোৰ ঘৰৰ খা ঘৰত খাবৰ কাৰণে তৈয়াৰ কৰা আমাৰ ইয়াততোতো ৰাসায়নিক সাৰ দি পেলাই জিকা তৈয়াৰ নকৰে আমাৰ ইয়াত সাধাৰণতে গোবৰ গোবৰ গোবৰহে ব্যৱহাৰ কৰা গোবৰ ছাগলী গোবৰ ইত্যাদিবোৰেহে ব্যৱহাৰ কৰা হয়

নাই নাই সৰহ নাপাব মানে পোন্ধৰ কেজি বিছ কেজি পাব তাতকৈ বেছি নাপাব অঁ হয় হয় বিছ কিলো বাৰু ওঁঠৰ পোন্ধৰ বিছ কিলো ভিতৰত হ'ব বাৰু অঁ অঁ ওলিয়াব নোৱাৰোঁ হয় বাৰু তেনেকুৱা হয় হয় আমাৰ নাই আমাৰ নিৰ্ভৰযোগ্য নিৰ্ভৰযোগ্য গতিকে আমাৰ যিটো জিকা আছে এই মানে কি আপোনাক খোৱাৰ উপযোগী আমি যিহেতু আমি ঘৰত ব্যৱহাৰ কৰোঁ আমাৰ যিখিনি শাক পাচলি আমি বা আলুৱেই হওক বা অন্য সাৰ জলকীয়া এনেকুৱা আমি ৰাসায়নিক সাৰ বৰ প্ৰয়োগ নকৰোঁ আমি ঘৰুৱা ঘৰত গোবৰ গৰু পুহিছোঁ বা ছাগলী আছে আমি সেই তাৰ দ্বাৰাহে আমি ঘৰত খাবৰ কাৰণে বা দুই এপইচা ল'বৰ কাৰণে আমি তেনেকৈ ঘৰত ঘৰৰ সাৰ মানে উৎপাদন কৰিবৰ কাৰণে সেই তেনেকুৱা ধৰণৰ সাৰহে ব্যৱহাৰ কৰোঁ আমি এতিয়া লাই হেৰি পাব লাই শাক সৰু সৰু আছে খাব হোৱা নাই মূলা সৰু সৰু হৈ আছে মূলা ওলাইছে সৰু সৰু হৈ আছে খাব হোৱা নাই বাৰু ভেন্দি দি দিয়াহে যে হেৰি হোৱাই নাইকিয়া কলি ধৰাই নাইকিয়া এই ফুলিছে অৱশ্যে বাৰু কুন্দুলি বাৰু নাই বাৰু মোৰ ভেন্দি ফুলি ফুলিছে কিন্তু এতিয়া খাব হোৱা নাই বেপাৰ তেনেকৈ নহয় কোনোবাই যদি প্ৰয়োজনবোধ কৰে তেতিয়াহ'লে বিক্ৰী কৰোঁ

নহয় কিছু সংখ্যক যাৰ প্ৰয়োজন হয় প্ৰয়োজন হ'লে বিক্ৰী কৰোঁ

অঁ হয় বাৰু

হয় স্ৱাস্থ্য সমলয়

অঁ হয় বাৰু ঠিক আছে বাৰু দিয়ক ঠিক আছে